মই সৰুৰ পৰাই এইগিলাখান বাগান চাগান ভাল পাইছিলোঁ ফুল চুল ৰুইছিলোঁ নিজেই ঘাই আছিলোঁ এইগিলাখান হেৰি হৈছিল ঘায় পিয় ঘাই আছিলে ফুল চুল ৰুইছিলোঁ সৰুতেও খেলা ধূলাও কৰি আছিলোঁ চলিগিলাখনৰ লগত তাৰপিছত বিয়া হ'ল হোৱাৰ পিছতেও এইগিলাখান আমাৰ ল'ৰা ছোৱালী গিলাখানো এইবিলাক শিকেইছিলোঁ কেনেকৈ ৰুবা লাগে হেৰি কৰিব লাগে গোবৰ চোবৰ দি ছাগলীৰ লাদতেওঁটো দেওঁ সেইগিলাখন দি পানী চানী দি সেনে কৰি আৰু অলপমান মাজে সময়ে বন জাবৰ সেইগিলাক উঘালি অলপ ভাল কৰি থওঁ চাব গেলি ফুলৰ বাগানখান এতিয়া ভালেই হৈছে এতিয়া আমাৰ এতিয়াও মই এখন ফুলৰ বাগান কৰি আছোঁ বাগানখন ভালেই হৈছি ধুনীয়া লগা হৈছি সবেই তুলি তুলি নিয়ে আমিও